হেল্ল' বৰা চুইতছ ৰেষ্টোৰেণ্ট হয়নে মই আপোনালোকৰ তাৰপৰা আজি চিকেন ফ্ৰীইদ ৰাইচ আনিছিলোঁ বৰ্তমান আপোনালোকৰ ডেলিভাৰী বয়জনে আহি মোক দিলেহি হয় মই বস্তুটো খুলি চালো কিন্তু বস্তুটো মানে সম্পূৰ্ণ বেয়া হৈ গৈছে আপোনালোকে তেনেকুৱা বস্তু দিব নালাগিছিলে কাৰণ বস্তুটো খুৱাৰ উপযোগী নহয় মাংসটো বেয়া হৈ গৈছে গোন্ধাইছে তেনেকুৱা বস্তু নেক্সট টাইম আপোনালোকে নিদিব কাৰণ সেইবোৰ বস্তু আমি ডাঙৰ মানুহে চালো কাৰণে এতিয়া গম পালোঁ যে সেই বস্তুখিনি খোৱাৰ বাবে অনুপযোগী কিন্তু যদিহে সৰু লৰা ছোৱালীয়ে চালেহেতেন তাহাঁতেতো মনৰ ফূৰ্তিত চিকেন ফ্ৰাইড ৰাইচ খাই ভাল পায় সিহঁতে খায়েই দিলে হয় গতিকে তেনেকুৱা বস্তুবোৰ নেক্সট টাইম আৰু আপোনালোকে নপঠিয়াব সক মানে সকলো লোক মানে দোকানীবিলাকৰলৈকে তেনেকুৱা বস্তু দিয়া কাৰণে মই অনুৰোধ জনাইছোঁ যাতে সেইবোৰ বস্তু নিদিয়ে আপোনালোকে ভাল বস্তু পঠিয়াব ভাল বস্তু পঠিয়ালে সকলোৰে উপকাৰ হ'ব খাই ভাল পাব গতিকে নেক্সট টাইম যাতে এনেকুৱা কাম আৰু আপোনালোকে নকৰে